মই অনলাইন যোগে কিনি অনা কাপোৰ যোৰ খুবেই ভাল আছিল ফটোত যেনেকুৱা আছিল একদম তেনেকুৱা আহিছে আৰু দাম হিচাপে খুবেই ভাল প্ৰডাক্টটো যদি মই বজাৰত কিনিব গ'লো হেঁতেন তেতিয়া হয়তো এইখিনি দামত নাপালোহেঁতেন যিখিনি মই অৰ্ডাৰ কৰি কিনে কম দামত পাইছোঁ